মানুহৰ জীৱনত পঢ়াটো যেনেকৈ অতি প্ৰয়োজনীয় ঠিক তেনেদৰে তেনেধৰণে সমান্তৰালভাৱে খেল খেলো মানুহে খেলিব লাগে খেল খেলিব লাগে বিভিন্ন ধৰণৰ নানা ধৰণৰ সৰুতে যেতিয়া আমি খেলোঁ বিভিন্ন ধৰণৰ ক্ৰিকেট ক্ৰিকেট ফুটবল হৈ যাওক আদি খেলিব লাগে এইসমূহ খেল খেল খেলিয়ে মানুহ বহুত ডাঙৰ ডাঙৰ মানুহো হৈছে মহেন্দ্ৰ সিং ধোনিয়ে হৈ যাওক ৰিয়ান পৰাগ হৈ যাওক ভীমা দাস হিমা দাস দৌৰ মাৰি আজি ডাঙৰ এজন এজন খেলুৱৈ আমাৰ ৰিয়ান পৰাগ এজন ডাঙৰ খেলুৱৈ হৈ গ'ল ক্ৰিকেট আগতে তেখেতে সৰুতে জেওৰা খুটি লৈ খেলিছিলে কিন্তু এতিয়া কিমান ডাঙৰ গতিকে এনেকুৱাসমূহ এই দিশসমূহত যাব লাগে গ'লে ভাল যিকোনো ক্ষেত্ৰতে অকল পঢ়াতে মানুহে যে আগবাঢ়িব তেনে কোনো নহয় খেলতো মানুহে বহুত ডাঙৰ ডাঙৰ মানুহ হ'ব পাৰিছে খেল খেলি পিনি লভলীনা বুঢ়াগোহাঁই বক্সিং খেলি আজি এই পৰ্যায় পালেহি গতিকেলৈ মানুহৰ জীৱনত যিধৰণে সেইবোৰ প্ৰয়োজন খেলো ঠিক তেনেধৰণে প্ৰয়োজন খেলৰ জৰিয়তে মানুহে শৰীৰৰ বিকাশৰ ক্ষেত্ৰতো খেলে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে খেলৰ ক্ষেত্ৰত সৰুতে আমি বল খেলোঁ ফুটবল ফুটবল নাথাকে গতিকে টেঙা আনি পিনি টেঙা বল খেলোঁ ক্ৰিকেট খেলোঁ ক্ৰিকেট জেওৰা খুটি পোতি বেট কাঠৰ বেট বনাই খেলোঁ নানা ধৰণৰ খেল সৰুতে ভাল সুবিধাও নাপালোঁ কিন্তু হ'লেও আমি নিজৰ মাজতে লগ হৈ গাঁৱৰ সকলো ডেকা ল'ৰা যোনবোৰ আছে ল'ৰা লগৰ সমনীয়া সকলো লগ লাগি আমি বিভিন্ন ধৰণৰ খেল খেলোঁ কাবাডী হৈ যাওক খ' খ' হৈ যাওক বেডমিণ্টন আদি ভলীবল আদি সকলো খেল আমি খেলিছোঁ বিভি নিজৰ মাজতে খেলি এটা বিশেষ খেল খেলি বিশেষ এটা বিশেষ আনন্দ পোৱা যায় খেলৰ জৰিয়তে আৰু খেলৰ জৰিয়তে বৰ্তমান সময়ত বহুত ডাঙৰ ডাঙৰ মানুহো হ'ব পাৰিছে খেল খেলি খেল খেলি পিনে বহুত ৰনাল্ডো হৈ যাওক মেচি হৈ যাওক ফুটবল খেলি ইমান ডাঙৰ মানুহ হৈছে গতিকে এনেকুৱাবোৰ ক্ষেত্ৰতো অতি গুৰুত্ব দিয়াতো অতিকৈ প্ৰয়োজনীয় কিয়নো এইবোৰৰ জৰিয়তে মানুহে জীৱন গঢ়ি গঢ়িব পাৰে মানুহৰ কোনো বস্তুৱে সৰু নহয় পঢ়াটো যিধৰণে প্ৰয়োজন ঠিক সেই ধৰণে খেল খেলাতো মানুহৰ প্ৰয়োজন খেলৰ খেল খেলিব লাগে মানুহে খেল খেলিলে শৰীৰো বিকাশ হয় শৰীৰৰ শক্তিশালী হৈ উঠে নিজৰ ষ্টেমিনা গম পোৱা যায় কিমান শক্তিশালী আৰু এইবোৰ প্ৰেক্টিচ সদায় এনেকৈ অলপ অলপ সময় হ'লেও খেলিলেহে ভাল শৰীৰৰ কাৰণেও ভাল আৰু নিজৰ প্ৰেক্টিচ হয় বিভিন্ন ধৰণৰ খেল